হেলো ভাইটি তুমি আহিছানে উদয়নৰ পৰা খাদ্য বস্তুখিনি আনি তুমি আহা আমাৰ চৈধ্য নম্বৰ ৱাৰ্ডতে আছো আমি আৰু এই ওচৰতে শিৱ মন্দিৰ এটা আছে শিৱ মন্দিৰটোৰ সোঁ চাইদে যিটো গলি আছে নহয় সেই গ গলিটোৱে দি আহিয়েই চাৰি নম্বৰ গেটখনেই আমাৰ সেইতে দি আহি তুমি ওপৰ মহলতে আমাক হেৰি খাদ্য বস্তুখিনি দিয়াহি